অসমত যিটো নিৰ্বাচন হয় অসমত প্ৰত্যেক বছৰে যি বিধানসভা নিৰ্বাচন হয় য'ত অসমত বিধানসভা সমষ্টি আছে এশ ছাব্বিশটা এশ ছাব্বিশটা বিধানসভাত যিটো বিভিন্ন দলে যেতিয়া প্ৰতিযোগিতা কৰে তাৰ ভিতৰত যিটো দলে সংখ্যাগৰিষ্ঠতা সংখ্যাগৰিষ্ঠতা পায় সেইটো দলে শাসনভাৰ গ্ৰহণ কৰে সেইটো দলে শাসনভাৰ দিয়া হয় সেই যি দলে শাসনভাৰ পায় সেই দলে কোনোবা বিজেতা সমষ্টিৰ বিজেতাকে দলে নিৰ্বাচন কৰে ৰাজ্যৰ মুখ্যমন্ত্রী হিচাপে আৰু অন্য যিমানবোৰ বিধায়ক যিবোৰ বিভিন্ন সমষ্টিত জিকিছে বিধায়কবোৰ সেই সকলক বিভিন্ন পদত বিভিন্নজনক এই মানে বিধায়কসকলে মন্ত্রীত্ব পদ দিয়া হয় এই যিসকল মন্ত্ৰী হয় তেওঁলোকৰ বিভিন্ন সেই মন্ত্রীসমূহ বিভিন্ন আমাৰ কি আছে মন্ত্ৰী পদ আছে বিভিন্ন বিভাগৰ বিভিন্ন মন্ত্ৰী আছে সেই বিভিন্ন যি জনৰ যি বিষয়ত বা যি বিভাগত দক্ষ্যতা আছে বা বিশেষজ্ঞ হয় সেই বিভাগতে তেওঁলোকক তেনেকে বিবেচনা কৰি বিভাগবোৰত মন্ত্ৰীত্ব প্ৰদান কৰা হয় আৰু তেওঁলোকক সেই কামবোৰ সেই বিভাগৰ নিজৰ নিজৰ কাম কিছুমান গতাই দিয়ে মূখ্যমন্ত্রী তেওঁ যিহেতু ৰাজ্যখনৰ মুৰব্বী হয় চাবলে গ'লে সেই হিচাপে ত' তেওঁ অন্য বিভিন্ন মন্ত্ৰীসকলে কি কাম কৰি আছে তাৰ ওপৰত দৃষ্টি ৰাখিব তাৰ লগতে মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰী হোৱাৰ লগে লগে অন্য় কিছুমান কিছুমান বিভাগৰ দায়িত্বও তেওঁ যদি বিচাৰে তেওঁ যদি ভাৱে যে তেওঁ সেই কৰিব পাৰিব সেই বিভাগৰ দায়িত্ব ল'ব পাৰিব তেনেহ'লে মুখ্যমন্ত্ৰী হোৱাৰ লগতে তেওঁ অন্য কিছুমান বিভাগৰো দায়িত্ব নিজৰ লগত ৰাখিব পাৰে আৰু সেই হিচাপে কাম কৰিব পাৰে এতিয়া আমাৰ বৰ্তমান মুখ্যমন্ত্ৰীও এতিয়া বিভিন্ন তেনেকে কেইটামান পদ নিজৰ মানে অন্তৰ্ভুক্ত কৰি ৰাখিছে আৰু অন্তৰ্গত কৰি ৰাখিছে সেই বিভাগ সেই হিচাপে তেওঁ নিজৰ মতেই চলাইছে সেইদৰে বিভিন্ন আমাৰ বিভাগবোৰ আছে যেনে বিত্ত বিভাগ আছে বিত্ত মন্ত্ৰী আমাৰ আমাৰ আমাৰ যিখিনি বাজেট যিখিনি ৰাজহ ধন আমাৰ চৰকাৰৰ সেইখিনি কেনেকে কোনটো বিভাগত কিমান খৰচ হ'ব লাগিব কোনটো কামত কিমান খৰচ হ'ব লাগিব সেইবোৰো গোটেইখন হিচাপ ৰাখে আৰু বছৰে বছৰে তেওঁ এখন বাজেট বিল এখন প্ৰদান কৰে সেইদৰে বিভিন্ন বিভাগৰ যেনে আবকাৰী বিভাগৰ মন্ত্ৰী আছে আমাৰ পৰিৱহণ বিভাগৰ মন্ত্ৰী আছে মীন পালন বিভাগৰ মন্ত্ৰী মানে বিভিন্ন বিভাগৰ মন্ত্ৰী আছে আৰু প্ৰত্যেকটো বিভাগৰ মন্ত্ৰীৰে নিজৰ নিজৰ দায়িত্ব আছে আৰু তেওঁলোকে সেই নিজৰ নিজৰ দায়িত্ব মতেই কাম কৰিছে বৰ্তমান যিটো অসম চৰকাৰ আমি দেখো যে এতিয়া বৰ্তমান অসম চৰকাৰৰ মুখ্যমন্ত্রী পদত হিমন্ত বিশ্ব শৰ্মা আছে সেইদৰে বিত্ত মন্ত্ৰী হৈছে আমাৰ অজন্তা নেওগ সেইদৰে বিভিন্ন অন্য বিষয়াসকলেও ভিন্ন ভিন্ন পদত আছে সেইসকলে বৰ্তমান সময়ত নিজা সকলোৱে নিজা কামবোৰ নিজৰ দায়িত্ববোৰ সুচাৰুৰূপে পালন কৰা দেখা গৈছে আৰু যাৰ প্ৰতিফলন দেখা গৈছে আমাৰ ৰাজ্যৰ উন্নয়ণত যিটো আমাৰ ৰাজ্যৰ উন্নয়ণৰ এটা গতি আছিলে বৰ্তমান সময়ত সেই গতি এইটো ক্ষিপ্ৰতা লাভ কৰা দেখা দেখা গৈছে আৰু আশা কৰিম যে এইদৰে আমাৰ মন্ত্ৰীসকলে নিজৰ দায়িত্ব পালন কৰি থাকিলে আমাৰ ৰাজ্যখন নিশ্চিতভাৱে ভাৰতবৰ্ষৰ অন্যতম আগশাৰীৰ ৰাজ্যসমূহৰ ভিতৰত এখন ৰাজ্য হ'ব পাৰিব